হেল্ল' অঁ কোনে কৈছে হয় হয় এই চিলাকলাৰ পঞ্চায়তত লাগিছে কওকচোন

অ' আপুনি ক'ৰ পৰা কৈছে বাৰু অঁ কিহৰ দোকান খুলিব অ' হেৰি লাইচেঞ্চৰ কাৰণে লাগিব আপোনাৰ আধাৰ কাৰ্ডটো লাগিব পান কাৰ্ডটো লাগিব আৰু আপুনি ফটো এখন আপোনাৰ ফটো আৰু যিখন আপুনি দোকান যদি আৰম্ভ কৰিছে সেই দোকানৰ ফটো এখন লাগিব তাৰপিছত আপোনালোকৰ গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ এখন আপুনি লিখাই আনিব লাগিব যে আপুনি আপুনি দোকান খুলিব তেনেদৰে এখন ক'লে লিখাই দিব বাৰু গাঁওবুঢ়া ওচৰলৈ গ'লে লিখাই দিব আৰু সেইকেইটা ডকুমেণ্টছ লৈ আহিলেই হ'ল অঁ পাছপৰ্ট ছাইজ ফটো আপুনি দুকপি আনিব আমি এক কপিমান ব্যৱহাৰ কৰিম হ'লেও আপুনি দুকপি লৈ আহিবচোন বাৰু তেতিয়া সুবিধা হ'ব বাৰু হয় আপুনি কিহৰ দোকান বুলি কৈছিলে অ' গেলামাল ক'ত খুলিব আপুনি অঁ বালি চাপৰিত এনে গেলামালৰ দোকান আগতে নাই নেকি কম নেকি বাৰু জোখতকৈ অ' আপুনি কেতিয়াৰ পা ষ্টাৰ্ট কৰিব হয় হয় এতিয়া বালিচাপৰি কোনটো এংগলত লৈছে এইফালে ক'ত লৈছে গোৱালগাঁও ছাইডে যোৱাত নে নে এইফালে চিলাকলাফালে যোৱা হৈছেনে নে এইফালে কমলাবাৰী গৰমো ৰোডত লৈছে অঁ আৰু এজনে ফোন কৰিছিলে বাৰু দেই কালি আপুনি নি বাৰু আপুনি ফোন কৰিছিলে নি বাৰু হয় আৰু এজনক লাগে বাৰু এনেকুৱা হেৰি লাইচেন্স মোক কল কৰিছিলে তাৰপাছতে আপুনি খালি ডকুমেণ্টছখিনি সোনকালে লৈ আহিব কাৰণ বহুতে এপ্লাই কৰি আছে ন সোনকালে হ'লে আপোনাৰে সুবিধা হয় দিয়কচোন আপুনি সোনকালে লৈ আহিব অ' মই যিখিনি ডকুমেণ্টছ দিছোঁ আপুনি লিখি ৰাখক নহ'লে আপুনি ৰেকৰ্ড কৰি হ'লেও ৰাখক এটাও ডকুমেণ্টছ যদি থৈ আহে তেতিয়া আমাৰ এপ্লাই কৰিবলৈ প্ৰব্লেম হ'ব আজিকালি আকৌ প্ৰচেছটো দীঘলীয়া হ'ল যে আগৰ নিয়ম নাই অ' আপুনি গাঁওবুঢ়াৰ চহী এটাও লৈ আহিব অ' ঠিক আছে হ'ব দিয়ক